অ কওকচোন অ হয় হয় লাগিছে কওক অ দাম এতিয়া বাৰু এইটো চিজনত ঠিকেই আছে এই আপুনি কি কি চব্জি ল'ম বুলি আহিছে

অ অ অ হেৰি আপোনাৰ বিলাহী ষাঠি টকা হৈ আছে ডাংবদি পঞ্চাছ কবিও এই কবি আপোনাৰ অলপ দাম আছে কবিটো সত্তৰ টকা লাগি আছে আপোনাৰ এইটো খুচুৰা বিকা হৈছে পাইকাৰী পাইকাৰীটো অলপ কম হ'ব বাৰু দুই এটকা কমিব মানে সৰহকৈ যদি লয় অ অ কে কিবা এটা মিলাই দিম মই সৰহকৈ যদি লয়

আছে আছে পাই যাব ভেণ্ডি আপোনাৰ চল্লিছকৈ গাজৰ ষাঠি তেনেকৈ পাব সৰহকৈ ল'লে অলপ মিলাই কৰি দিম আৰু কিবা এটা অ অ পাব পাব অ অ পাব এই কে কাহানিলৈ লাগিছিলে ঠিক আছে বাৰু কাইলৈ পাই যাব পাই যাব কেইটামান বজাত আহিব অ অ একো নাই পাই যাব আহিলেই হ'ল খালী অ ওম কাইলৈ আহিব ন' পাচবেলা তেতিয়া